যোৱাকালি এটা মিণ্ট্ৰাৰ পৰা জিন্চ এটা অৰ্ডাৰ কৰি থ'লো সেইটো পালোঁ মানে ডেলিভাৰী হ'ল জিন্চটো মানে বহুত বেয়া কোৱালিটিও কোৱালিটিও বেয়া তাৰ জিন্চটো ফটা আহিছে একপিনৰ পৰা মিণ্ট্ৰাৰ ফালৰ পৰা এনেকুৱা এটা বস্তু পাম বুলি মই এক্সপেক্ট কৰা নাছিলোঁ মানে মানে এইটো ৱৰ্ষ্ট মেটেৰীয়েল মেটেৰীয়েলটো ভাল নহয় আপোনাৰ কাপোৰটো ভাহি ভাহি গৈছে মানে পিন্ধিও ভাল লগা নাই ফিটিং যিটো ছাইজ দিছিলোঁ ফিটিঙ চাইজো মিলা নাই মানে বস্তুটো মানে ভাল লগা নাই পিন্ধি এনেকুৱা ফটা বস্তু আহিব বুলি মই ভবা নাছিলো মিণন্ট্ৰাৰ পৰা কিন্তু এনেকা এইটো ভাল লগা নাই জিন্চটো মানে ইমান মানে ইমান বেয়া মেটেৰীয়েল আহিব বুলি মই এক্সপেক্ট কৰা নাছিলোঁ মানে কোনো কোনো কামৰে নহয় মানে জিন্চটো মানে এতিয়া মানে পেলাই দিব লাগিব মানে একদম বেকাৰ কোনো কামত নাহিলে মানে পইচাটো মানে মোৰ যেন এনেই গ'ল গুচি গ'ল এনেকুৱা মানে মোৰ সেই অনুভৱ হৈছে মানে বহুত বহুত বেয়া মেটেৰীয়েলটো ভাল নালাগিল বস্তুটো